কুকুৰে কামুৰিলে মানে পৰাপক্ষত যাৰ ঘৰৰ কুকুৰে কামোৰে তেওঁলোকক কিছুমান ঘৰুৱা পদ্ধতিৰে চিকিৎসা কৰিব লাগে কুকুৰে কামুৰিলে আতংকিত হ'ব নালাগে এই ঘৰুৱা প্ৰতিকাৰৰ দ্বাৰা তেওঁলোকক লগে লগে চিকিৎসা কৰিব লাগে চিকিৎসকৰ পৰামৰ্শ ল'বলে পিছে নাপাহৰিব দেশত কুকুৰে কামোৰাৰ ঘটনা বৃদ্ধি পাইছে যদি কেতিয়াবা আপোনাৰ সৈতে এনে হয় আতংকিত নহ'ব কিন্তু আজি আমি আপোনালোকৰ কুকুৰে কামোৰাৰ কিছুমান ঘৰুৱা প্ৰতিকাৰ কওঁ যিবোৰ আপুনি লগে লগে ব্যৱহাৰ কৰি সকাহ পাব পাৰে কুকুৰে কামোৰাৰ প্ৰতিকাৰ আপোনাৰ বা আপোনাৰ পৰিয়ালৰ সদস্যসকলক কৰবালৈ ওলাই গৈছিল যদি হঠাতে কুকুৰে আপোনাক কামুৰিলে তেনে অৱস্থাত তেনে পৰিস্থিতিত আপুনি কি কৰিব কৰিব কি এজন ব্যক্তিক উদ্বিগ্ন হৈ পৰে আৰু কি কৰিব লাগে বুজি নাপায় আজিকালি কুকুুৰে কামোৰাৰ ঘটনা যথেষ্ট বৃদ্ধি পাইছে এনে পৰিস্থিতিত আমি আপোনাক এনে কিছুমান ঘৰুৱা প্ৰতিকাৰ কওঁ যাৰ জৰিয়তে আপুনি কুকুৰে কামোৰাৰ ঘটনাত আতংকিত নোহোৱাকৈ সঠিকভাৱে চিকিৎসা কৰিব পাৰে ই প্ৰথমতে তেওঁ আঘাতটো পৰিষ্কাৰ কৰি ধুব লাগে লগতে আঘাতপ্ৰাপ্ত স্থানত তেজ অলপ প্ৰভাৱিত হ'বলৈ দিব লাগে ই কুকুৰৰ দাঁতৰ মাজেৰে প্ৰৱেশ কৰা ভাইৰাছ যথেষ্ট পৰিমাণে আঁতৰ কৰে কলা জালুকৰ প্ৰতিকাৰ কৰক ইয়াৰ পিছত আপুনি কলা জালুকৰ জৰিয়তে আঘাত চিকিৎসা কৰিব পাৰে আপুনি দহ দহৰ পৰা পোন্ধৰ ক'লা জালুক খায় আৰু তাৰপিছত ইয়াত দুই চাহ দুই চাহ চামুচ জিৰা গুড়ি যোগ দিয়ক আৰু ইয়াক ভালদৰে গুড়ি কৰক ইয়াৰ পিছত সেই পাউদাৰত অলপ পানী মিহলি কৰক আৰু দ্ৰব্যৰ পৰা বনাওঁক কুকুৰে কামোৰা স্থান আৰু দ্ৰব্যৰ কেইদিনমানৰ বাবে প্ৰয়োগ কৰি ৰাখক আপুনি মৌ ব্যৱহাৰ কৰিব পাৰে খুব কম লোকে জানে যে মোৰ সংক্ৰমণ প্ৰতিৰোধক গুণাগুণ আছে ইয়াৰ এয়াই আছিল কুকুৰে কামোৰা মানে মানে কুকুৰা কামুৰিলে আমি কৰিবলগীয়া কিছুমান কাম